আমাৰ ওচৰত এটা পুথিভঁৰাল আছে জিলা পুথিভঁৰাল তাত সকলো ধৰণৰ তাত সকলো ধৰণৰ কিতাপ বাতৰিকাকত এইবোৰ পোৱা যায় আৰু তাত গৈ সকলোৱে পঢ়িবও পাৰে আৰু ডাঙৰ সৰু সকলোৱে যাব পাৰে সকলো ধৰণৰ সুবিধা আছে আৰু বাহিৰৰ সৰু বাহিৰৰ মানুহ গৈ তাত পঢ়িব পাৰে সকলো জিলাৰ পৰা আহিও তাত যাব পাৰে পঢ়িব পাৰে বহুত ৰাতিলেও পঢ়িব পাৰে সেই সুবিধা আছে